আমি যিহেতু ৰান্ধনি মানুহ গতিকে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যঞ্জন বনাবলগীয়া হয় যেনেদৰে বিহু আহিলে আমি পিঠাপনা বনাবলগীয়া হয় পিঠা বনাবলৈ প্ৰথমে বৰা চাউলখিনি তিয়াই থওঁ দুই ঘন্টামান তিওৱাৰ পাছত সেই চাউলখিনিয়ে আমি ঢেঁকীত পিঠা খুন্দো পিঠা দুই তিনিজনী গোট খাই আমি পিঠা খুন্দো পিঠাখিনি খুন্দি হোৱাৰ পাছত আমি জুইত শাল পাতি তাত আমি বগা পিঠা তৈয়াৰ কৰোঁ বগা পিঠা বনাওঁতে তাত তিল আৰু গুৰ দিওঁ নাৰিকলো দিওঁ কেতিয়াবা তাৰ পাছত আকৌ তাৰে অলপ পিঠা গুৰি থৈ দি আমি তেল পিঠা বনাওঁ তাৰ পাছত আকৌ ঘৰৰ ভাত খোৱা যিটো চাউল সেই চাউলটোৰে আমি মালপোৱা বনাওঁ নাৰিকল কিনি আনি নাৰিকলটো ভালদৰে কাটি ৰুকি সেই মিক্সিত ৰুকি পেলাই তাৰ পাছত আমি তাৰ পৰা চেনি তেনি মিক্স কৰি তাত তাত আমি নাৰিকলৰ লাড়ু বনাওঁ তেনেদৰে বনাবলগীয়া হয় আৰু আলহী দুলহী আহিলে পুৰি চব্জিও বনাবলগীয়া হয় তেনেকুৱা কথা তাৰ পাছত কিন্তু এইবোৰ ইমানখিনি কষ্ট কৰি থকাতকৈ মই আচলতে ভাত বনোৱাটোকে সহজ বুলি ভাবোঁ